ইয়াত মোক সোধা হৈছে ডিজিটেল আৰ্ট সম্পৰ্কে মোৰ মতামত কি আৰু লগতে মানুহে তৈয়াৰ কৰা চিত্ৰৰ দৰে ই ভাল হয়নে গতিকে মই ক'ব বিচাৰোঁ হাতেৰে স্পৰ্শ কৰা বা তাত তুলি আচ ৰং বা মাটিৰ ভাজৰ দৰে যি ভৌতিক উপস্থিতি থাকে সেই ভৌতিক উপস্থিতিটো ডিজিটেল আৰ্টত এই মানৱী স্পৰ্শটো পোৱা নাযায় কিয়নো হাতেৰে যেনেকে আমি ধুনীয়াকে তৈয়াৰ কৰি তাক তাক এটা নিজৰ অভাৱ মানে স্পৰ্শৰে যেতিয়া বস্তুটো বনোৱা যাব সেই অনুভৱটো ডিজিটেল আৰ্টত হয়তো পোৱা নাযায় কাৰণ তাত হিউমেন টাছৰ যিটো অভাৱ সেইটো থাকে লগতে ক'ব বিচাৰোঁ যে ডিজিটেল আৰ্টৰ যোগেদি আমি আজিকালি যিহেতু থ্ৰী ডি আৰ্ট কৰিব পাৰোঁ সেই আৰ্টটো আচলতে মানুহৰ স্পৰ্শৰ দ্বাৰা কৰিব পৰা নাযায় যিহেতু আমাৰ এই এতিয়া বৰ্তমান চব বস্তুৱে ডিজিটেল হৈ পৰিছে গতিকে শিল্পী জগততো এই বস্তুবোৰ খুব মানে আগবঢ়া হৈছে য'ত আগতে মানুহে হাতেদি এই চব আৰ্ট কৰিছিলে কিন্তু থ্ৰীি ডি আৰ্ট হয়তো আজি আমাৰ ডিজিটেল লাইফত খুব গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ আৰু লগতে কিছু ঠাইত হয়তো ইয়াৰ খুব ইম্পৰ্টেনো আছে গতিকে ক'ব বিচাৰোঁ যিবিলাক শিল্পী দৃষ্টিভংগী বক্তব্য আৰু নিৰ্দেশনা নাথাকিলে হয়তো ডিজিটেল বা এ আই শিল্পই হৈ ৰয় হয়নে আপোনালোকক জনাব পাওঁ যে জনাব পাই সুখী হৈছোঁ যে এটা হাতেৰে অঁকা জল ৰং মানে ৱাটাৰ কালাৰ আৰু এটা ডিজিটেল লেণ্ডস্কেপ দুয়োটাই হৃদয়স্পৰ্শ কৰিব পাৰে মাধ্যমটো নহয় শিল্পীৰ অভিৱ্যক্তিৰ মূল কথা কাৰণ যিবোৰ ৰং আচলতে হাতেদি অনুভৱ কৰি পিনে অঁকা যায় সেইটো আচলতে ডিজিটেল আৰ্টত পোৱা নাযায় তথাপিও খুব আজিকালি ভাল হৈছে ডিজিটেল মই এনেকে নকওঁ যে ডিজিটেল আৰ্ট হোৱাৰ পৰা মানুহে তৈয়াৰ কৰা চিত্ৰবোৰৰ মূল্য নোহোৱা হৈছে তেনেকে আচলতে ক'ব নোৱাৰি যিহেতু তেলৰ ৰঙে অঁকা এখন জটিল চিত্ৰত শিল্পীৰ বছৰজুৰি শিকা দক্ষতা থাকে আনহাতে ডিজিটেল যিটো জটিল ডিজিটেল এটা এনিমেশ্যনতো একে ধৰণৰ প্ৰতিভাৰ প্ৰয়োজন হয় ডিজিটেলৰ সুবিধা আৰু ব্যৱহাৰিতা ওপৰত মই অকণ ক'ব খুজিছোঁ যিহেতু ডিজিটেল আৰ্টত কাম কৰা ডিজাইনাৰ এজনে কম সময়তে বহু পৰিৱৰ্তন কৰিব পাৰে কিন্তু এইটো পৰম্পৰাগত মধ্যমত অসম্ভৱ মোৰ ব্যক্তিগত এটা অভিমত জনাব বিচাৰোঁ ভাল শিল্প হৈছে সেয়া যিয়ে আপোনাক ভাবুক চিন্তা কৰক বা সৌন্দৰ্য অনুভৱ কৰক আৰু মাধ্যম গৌণ ডিজিটেল আৰ্টে ভৱিষ্যতৰ দ্বাৰ মেলিছে ই নবীন শিল্প বিশেষকৈ ভাৰতৰ দৰে দেশৰ সস্তীয়া মাধ্যমত শিল্পৰ জগতত প্ৰৱেশ কৰ প্ৰৱেশৰ সুযোগ দিছে কিন্তু পৰম্পৰাগত শিল্পৰ ইতিহাস সংস্কৃতি আৰু হাতেৰে তৈয়াৰ জীৱনতা যেনে অসমৰ হস্ততাঁত শিল্পক এক অন্যান্য স্থান দাবী কৰে সম্ভাব্য সময় বহু শিল্পীয়ে আজি আচলতে ডিজিটেল আৰু পৰম্পৰাগত মাধ্যম মিশ্ৰণ কৰি অভিনৱ শিল্পৰ সৃষ্টি কৰিছে যেনে হাতেৰে আঁকি ডিজিটেলত ৰং দিয়া ডিজিটেল আৰ্ট পৰাম্পৰাগত শিল্পৰ পৰিপোশক হিচাপে চাব পাৰি প্ৰতিযোগী হিচাপে নহয় দুয়োটাৰে নিজা ঠাই শক্তি আৰু দৰ্শক আছে শিল্পৰ মূল্যায়ন কৰোঁতে চোৱা উচিত শিল্পীৰ বক্তব্য প্ৰচেষ্টা আৰু আত্মাৰ সৈতে ই কেনেদৰে সংযোগ স্থাপন কৰে টুলিচটোক কেনেকুৱা বা কি সেইটো গম পোৱা যায় গতিকে ডিজিটেল আৰ্ট ভাল নে বেয়া নহয় ই কেৱল এটা আধুনিক অভিব্যক্তিহে কাৰণ ডিজিটেল হওক বা মানুহৰ হাতে অঁকা চিত্ৰ বা আৰ্ট হওক দুয়োটাই সমানেই গুৰুত্বপূৰ্ণ কিয়নো মানুহ সদায় আগবাঢ়ি যাব লাগে যিহেতু হাতৰ পৰা এতিয়া কম্পিউটাৰৰ যুগ হৈছে বা ডিজিটেল হৈছে গতিকে মই মই ভাবোঁ যে দুয়োটাই খুব প্ৰয়োজনীয় কিন্তু এটা কথা হয়তো মানিবই লাগিব কিয়নো আমি যিটো বস্তু হাতেদি স্পৰ্শ কৰি আঁকি যিটো অনুভৱ কৰিব পাৰোঁ সেইটো কেতিয়াও আমি ডিজিটেল আৰ্টত পাব নোৱাৰোঁ গতিকে গোটেইখিনি অসম্ভৱ বুলিও নকওঁ বা বেয়া বুলিও নকওঁ আৰু কোনটো শ্ৰেষ্ঠ সেইটোও মই নকওঁ যিহেতু দুয়োটাই খুব ইম্পৰ্টেণ্ট হয়তো আগন্তক দিনলৈকে আমাৰ ডিজিটেলেই হ'ব গোটেইখিনি গতিকে মানুহৰ আৰ্টৰ যিখিনি আছে সেইখিনি সদায় চলি থাকক লগতে ডিজিটেলো চলি থাকক দুয়োটাই ভাল ধন্যবাদ